আমি যেতিয়া বজাৰলৈ যাওঁ আমিতো অসমীয়া ভাষাতেই কওঁ যে দাদা এইটো বস্তু আছেনে থাকিলে দিব নাথাকিলে আৰু ক'ব নাই তাৰপিছত বস্তুটো আমি চাই ল'ম তাৰপিছত ভাল বেয়া সুধি ল'ম গতিকে আমি ভাল হ'লে লৈ আহোঁ বেয়া হ'লে সেই অনুপাতে আমাৰ দাম দৰ হয় আমি অসমীয়াতে সোধোঁ আমি অসমীয়াতে কওঁ যে এইটো বস্তু এনেকুৱা তোমালোকে এইটো বস্তু নিব পাৰা বস্তু এটা নতুনকৈ আহিলে আমাক বুজাই দিয়ে আমি লৈ লওঁ যেতিয়া আমাক পুৰণা বস্তু থাকে আমাক তেতিয়া কয় যে এইটো ল'লে ল'ব পাৰে নললে ল'ব পাৰে নলব পাৰে সেনেকুৱা আৰু